দুপৰীয়া মানে দিপৰা দিপৰা আমাৰ খানাটো অলপ বেলেগ ধৰণৰ হয় আমি ভালকৈ খাওঁ দিপৰা চব ৰান্ধোঁ যি যি ৰান্ধবা লাগে আমি ধৰক এ সোমবাৰ বা মঙলবাৰ এনে ধৰণৰ বাৰত আমি মাছ মাংস চবেই ৰান্ধোঁ মাছ থাকিলে মাছ ৰান্ধোঁ মাংস থাকলে মাংস ৰান্ধোঁ এনেকৈ আমি চব ধৰণৰ বস্তু ভাজা কিবা শাক চাক এইবিলাক থাকলেও আমি ৰান্ধা বাঢ়া কৰোঁ দিপৰা কাৰণে আমি খুব মানে ভালকৈ ৰান্ধোঁ দিপৰা সাজটো আমি খুব ভালকৈ খাওঁ যি যি ধৰণৰ থাকে ধৰক হেৰি থাকে টেঙাৰ মাছ থাকিল টেঙাৰ আঞ্জা ৰান্ধলোঁ এনেধৰণৰ বা এই জিকা ভোল এইবিলাকও থাকে এনেহেন ধৰণৰ বস্তুবিলাক ৰান্ধি আমি খুব ভাল পাওঁ আৰু বৰপেটাৰ যিখিনি ট্ৰেডিচনেল আঞ্জা চাঞ্জা আছে আদাৰ আঞ্জা ৰান্ধে বৰপেটাৰ বৰ্লি মাছে দি ধৰক সিগিলাখান ৰান্ধোঁ আৰু বহুতে পাৰবাৰ নাই বৰপেটাৰ বৰ্লি মাছ ৰান্ধবাই পাৰবাৰ নাই কাৰণ তেল চিটকে চিটকে এনকে পৰব' যে হাত চাত পুৰি যাব বুচ্ছেনে আমি কিন্তু পাৰোঁ চেষ্টা কৰোঁ আমি আৰু পাৰোও হেনকেই আমি ৰান্ধি আছোঁ আৰু ধৰক চব মাছ চাছ ৰান্ধব' পাৰোঁ চব মাছ বাছবাও পাৰোঁ কাটবাও পাৰোঁ চব পাৰোঁ আৰু এনেকৈ বেলেগ আঞ্জা এই ধৰক এই আলুৰ আঞ্জা ৰান্ধোঁ আৰু এনে মাংচ ভালকৈ ৰান্ধোঁ পাঠ ছাগলৰ মানে পাঠা ছাগলৰ মাংচ ৰান্ধোঁ আৰু লোকেল মূৰ্গী পাই ইয়াতে বৰপেটাত লোকেল মূৰ্গীৰ আঞ্জা ৰান্ধোঁ খুব ভালকৈ জালুক চালুক দি খ ৰান্ধলি বিৰাট ভাল হয় দিপৰা খাই আমি ভাল পাওঁ চবে আৰু ধৰক ডিমাৰ আঞ্জা ডিমাৰ আঞ্জা ৰান্ধোঁ আমি ডিমাৰ আঞ্জাত জালুক চালুক দিলে খুব ভাল লাগে আৰু বেলেগ ধৰণৰ ৰান্ধা হয় এইবিলাক এইবিলাক দিনত আমি খাওঁ চবে দিপৰা ৰান্ধি আমি দিনত খাওঁ ৰাতিৰ সাঁজটো অলপ বেলেগ হয় আৰ ৰাতিৰ সাঁজটো মানে কেনেহেন হয় ৰাতি সিমান খোৱা নহয় ৰাতি অলপমান কন্ট্ৰল কৰা হয় দিনতে ভালকৈ খাওঁ আৰু দিনত থাকলে ৰাতি আমি মাছ মাংচ একো নাখাওঁ মাছ মাংচ নাৰান্ধোঁ কিন্তু তৰকাৰি বা দালি বা হেৰি ৰান্ধি পেলাই আমি ৰুটি বনাও ৰুটি বানেই খাওঁ ৰুটি বানেই খানালে খালে আমাৰ মানে স্বাস্থ্যটো ভালে থাকে অলপমান ধৰক ওজন চুজন কমি যায় সেইকাৰণে আমি হেৰি ৰান্ধোঁ ৰুটি চুটি বানাও ৰাতি কেথেনবা ওটছ টোটছও অজিকালি উলছে নহয় ওটছ টোটছও এগিলাখানও খাওঁ মুছলি খাওঁ এইবিলাক খাওঁ এইবিলাক আৰু বানও নহয় দিয়কচোন তথাপিও আৰু গাখীৰ চাখীৰ দি পেলাই খাওঁ আৰু দিপৰাৰ খানাটো মানে কেটেনবা কেটেনবা খুব হেভিয়ে খাওৱা হয় হেভি খাওৱা হয় আৰু কিন্তু আৰু ব্ৰেকফাষ্টতও আমি অলপ খাওঁ কিন্তু আৰ ভাটিবেলাৰ পৰা আমি সিফালে আৰু নাখাওঁ আৰ হেনেকে ৰান্ধা নহয় বেছিকৈ ৰাতি পাতলা চব পাতলা বস্তু ৰান্ধোঁ আমি যাতে হেভি নহয় কোনো কাৰণতে হেভি নহয় হেভি হ'লে বৰ দিগদাৰি ব'ডিৰো সেই থাকে আৰু ধৰক আমাৰ বয়সও হৈছে বয়স যেথেন হৈছে যি টি খালি পেট টেতও নষ্ট হ'ব পাৰে আৰু চুগাৰ বাঢ়বা পাৰে ব্লাড প্ৰেছাৰ বাঢ়বা পাৰে এইগিলাখানটো থাকেই আৰ গতিকে সেই অনুপাতে আমি ৰান্ধা বাঢ়াটো কৰোঁ আৰু ৰাতিৰ খাদ্যটো আমি নিৰূপণ কৰোঁ কিন্তু আৰু ধৰক দিনত দিনত কেতিয়াবা কেতিয়াবা আমি বেলেগ ধৰণৰ ৰাতিপুৱা ভাগত যদি জলপান তলপান খাওঁ তেথেন আমি ৰাতি দিনত অলপমান লাইট কৰোঁ আৰু সেইমতে ধৰক আমি বৃহস্পতিবাৰে বৃহস্পতিবাৰে নিৰামিষ খাওঁ আমি নিৰামিষ ৰান্ধোঁ নিৰামিষ ৰান্ধলে নিৰামিষৰ ভিতৰত পনীৰ বৰপেটাৰ দৈ চৈ আছেই বৰপেটাৰ দৈ থাকে পনীৰ পনীৰৰ আঞ্জা ৰান্ধলোঁ আমি আৰু আপনাৰ মটৰ বিলাহী এইবিলাক থাকেই আজিকালিটো ভালেই ঠাণ্ডাৰ দিনত চব চব তৰকাৰি চৰকাৰি উলছে গতিকে সেইবিলাকেদি আমি ৰাধ বৃহস্পতি বাৰে বা শনিবাৰে আমি নিৰামিষ খাওঁ গতিকে সেইদিনা নিৰামিষ ৰান্ধা হয় সেইদিনা নিৰামিষ ৰান্ধা হয় গোটেই নিৰামিষে চলে সেইদিনা একো আৰ সেই খোৱা নহয় আৰু দৈ আছে বৰপেটাৰ দৈ আৰ বিখ্যাত দৈ গতিকে সেইথাকলে আৰ সুবি সুবিধা হয় আৰু কেতিয়াবা কেতিয়াবা এনেকৈ বৃহস্পাপতিবাৰে আমি পাপৰ চাপৰ দিওঁ আমি আঞ্জা চাঞ্জা ৰান্ধোঁ পাপৰৰ আঞ্জা খুব ভাল হয় তাৰপাছতে কলডিল চলডিল থাকে কলফুলবিলাক আমি আনি পেলাই মচুৰ দাইল বা কিবাহে দি আমি ৰান্ধোঁ মচুৰ দালি দি ৰান্ধোঁ বৰ ভাল হয় বিৰাট টেষ্টি আৰু সিবিলাক বস্তু এনেকৈ খায় হেৰি কৰি আমি ৰান্ধি বাঢ়ি এনেকৈ মাজে মাজে ৰান্ধোঁ সদায় ৰান্ধোঁ কেতিয়াবা কেতিয়াবা লগে ভাগে বন্ধৰ দিনত পৰিবাৰে সহায় কৰে এনেকৈ দুয়ে আমি ৰান্ধোঁ আৰু মই বেস্ত থাকিলে বেলেগ বেলেগ কামত তেওঁ ৰান্ধে এনেকৈ আমি দিনৰ ৰান্ধা বাঢ়াটো মানে বন্ধ বাৰত দুয়ে লগ হৈ ৰান্ধোঁ আৰু এনেই খোলাবাৰত আমি দেৰিকৈ ৰান্ধোঁ কাম চামৰ পৰা আহি পেলাই পটাপট ৰান্ধোঁ ৰান্ধি পেলাই দুয়ো একেলগে খাওঁ বাকী ল'ৰা ছোৱালীটো বাহিৰতে থাকে আৰু তাহোন বিশেষকৈ পুৰুষ মানুহ মানে মই ৰান্ধলে বেছি ভাল পায় গতিকে আমি সেইকাৰণে ৰান্ধি ভাল পাওঁ আৰু খুৱেও ভাল পাওঁ মানুহক খুৱে ভাল পাওঁ বিভিন্ন ধৰণৰ বস্তু খুৱে ভাল পাওঁ মই বানে খুৱে ভাল পাওঁ এথেন এনেধৰণৰ বৰপেটাৰ বহুত আঞ্জা আছেই আৰ ততক্ষণতে কোৱা সম্ভৱ নহয় তথাপি আৰু ভালকৈ খুৱে খায় আছোঁ আৰু এনেকৈ